হেল্ল' হেল্ল' কোৱা অঁ মই মানে এই হেইয়া কি মেখেলা চাদৰ দোকানত আছে নহয় অঁ এই মেখেলা চাদৰ হেৰি কটনৰ মেখেলা চাদৰ পোৱা যাব নেকি বাৰু হয় কালাৰ হেৰি আকাশী কালাৰ আৰু এযোৰ কমলা ৰঙৰ অঁ অলপ মানে হেৰিটো কটনটো ভাল হ'ব দেই পিঅ'ৰ কটন হ'ব লাগে

হয় নহয় মানে এই গৰমটো যি পৰিছে নহয় গৰমত পিন্ধিবলৈ মানে ভাল হ'ব লাগে আৰু হয় আৰু এই এম্ব্ৰইদাৰীবোৰ ভাল নে অঁ আৰু এনেই এ চি কটনো পোৱা যাব নেকি বাৰু মোক মানে কটনৰ দুযোৰ লাগিব আৰু এ চি কটনৰ তিনিযোৰমান ল'ম মানে এই ৰাফ্ ইউজ এই ৰাফ্ ইউজ কৰিবৰ কাৰণে মানে আৰু হয় নেকি আপুনি পাট মুগাও বেচে ন মই মানে এই উকা মুগা মেখেলা এখন লম বুলি ভাবি আছোঁ তেনেহ'লে আপোনাৰ তাতে ল'ব লাগিব গৈ এনেই দাম দাম কেনেকোৱা কেনেকৈ পৰিব বাৰু হয় উকা মুগা মেখেলা এখনত অঁ হ'ব দিয়ক মই বাৰু যাম বাৰু আপোনাৰ দোকানলৈ হ'ব দিয়ক